অঁ হেল্ল' অঁ কওকচোন বাৰু আপুনি কোনে কৈছে অঁ অঁ অঁ অঁ কওকচোন তেতিয়াহ'লে তথ্য ভাল ক্ৰীণটো নিশ্চয় আছে আমাৰ ইয়াত বৰ্তমানা সময়ত আপুনি এটা কাম কৰিব আমাৰ ইয়াত মানে এতিয়া আপুনি আপোনাৰ গৰু আছে নেকি অঁ অঁ এটা কাম কৰিব আপুনি আপুনি গৰু গৰুৰ কাৰণে আমাৰ ইয়াত মানে এতিয়া উন্নতমানৰ বেজী দিয়া হৈছে ক্ৰছ কৰিবৰ কাৰণে যিটো মানে জাৰ্চি ক্ৰচ কৰা হয় বৰ্তমান সময়ত তাৰ কাৰণে আমাৰ উন্নতমানৰ বেজী আছে আপুনি লৈ আহিব এদিন গৰু অঁ অঁ আৰু আমাৰ ইয়াত এই পুহিবৰ কাৰণে বৰ্তমান সময়ত আমাৰ হেৰি হাঁহ হাঁহৰ পোৱালি তেনেকেই আৰু ছাগলীৰ অঁ কি কৈছে উন্নত মানৰ উন্নন মান হাঁহৰ পোৱালি দিয়া হৈছে আপুনি এটা আমাৰ বিভিন্ন আঁচনি আছে আপুনি অফিচ ভিজিট কৰিব হওঁ তেতিয়া আপুনি বুজি পাব কথাবোৰ আৰু দেখিব জানিব অঁ আপুনি অঁ আপুনি অফিচ ভিজিট কৰিব মই আপোনাক কি কি আপোনালোকৰ কাৰণে আঁচনি আছে বা কি কি কাম আছে মই দেখুৱাই দিম বা ব'ল আপোনাক জনাই দিম অঁ হেল্ল' অঁ আপুনি অতি সোনকালে ভিজিট কৰক অফিচত পূজাৰ পিছতে গুচি আহক আৰু অঁ অঁ অঁ অঁ আপোন আপোনাৰ আপুনি মোক হেৰি ৰাতিপুৱা ন দহ বজাৰ পৰা আবেলি পাঁচ বজালৈকে পাবই লগ বা আপোনাৰ কি কি আছে এ কি কি আছে আপুনি কিহৰ কাৰণে আগ্ৰহী বৰ্তমান কওকচোন অ অঁ অঁ অঁ আমাৰ সহায় কৰিম নিশ্চয় আপোনালোকক সহায় কৰা হ'ব এইবোৰ কামতো আহিব আপুনি ভিজিট কৰিব অফিচটো অঁ অঁ হ'ব বাৰু দিয়ক ধন্যবাদ